হেল্ল' অঁ ৰক্তিম ছাৰ অঁ হা হা হেল্ল' অঁ মই অঁ মই কলেজৰ ফাৰ্ষ্ট ছেমৰ ষ্টুডেণ্ট হয় আপোনাৰ মই মানে মোৰ এক্সাম এটা আহি আছে তাৰপিছত মই সেই আখো আহোম কিংডমৰ বিষয়ে অলপ আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ মানে অঁ হ'ব হ'ব একো নাই

হয় হয়

হয় হয় হয় হয় মানে আহোমৰ মানে মোগল আৰু আহোমৰ বিষয়ে অলপ কৈ দিবনি হয় হয়

অঁ অঁ অঁ অঁ অঁ বুজিছোঁ বাৰু

হয় হয়

অঁ বুজিছো বাৰু অঁ আহোমৰ সেই অঁ হ'ব দিয়ক হ'ব